বিভিন্ন ঋতুত আমাৰ অঞ্চলৰ জলবায়ু বিভিন্ন ধৰণৰ হয় যেনে গ্ৰীষ্ম ঋতুত আমি বিশেষকৈ গৰম জলবায়ু অনুভৱ কৰোঁ লগতে কেতিয়াবা এনেকুৱা হয় যে বৰষুণ দি দিয়ে বৰষুণ দিয়াৰ ফলত আমি ৰাতি হ'লে কাপোৰ লৈ শুবলৈ বাধ্য হওঁ কাৰণ তেতিয়া আমি ঠাণ্ডা জলবায়ু অনুভৱ কৰোঁ এনেকৈ শীতকালতো কেতিয়াবা ঠাণ্ডা জলবায়ু অনুভৱ কৰা লগতে গৰম জলবায়ু অনুভৱ কৰা আজিকালি প্ৰায় লক্ষ্য কৰা দেখা যায় কাৰণ যিহেতু সময়ৰ পৰিৱৰ্তন হোৱাৰ লগে লগে জলবায়ুৰো বহু পৰিমাণে পৰিৱৰ্তন হোৱা আমি লক্ষ্য কৰিছোঁ যোৱা কিছু বছৰত মই জলবায়ুৰ পৰিৰ্ৱতন বহু পৰিমাণে লক্ষ্য কৰিছোঁ যে আগতে এনেকুৱা হয় যেতিয়া নেকি আমি গ্ৰীষ্মকালত খেতি কৰোঁ খেতি কৰাৰ পিছত যিটো জলবায়ু অনুভৱ একেৰাহে কৰি থাকোঁ সেই জলবায়ু আজিৰ দিনত প্ৰায় সলনি হোৱা আমি লক্ষ্য কৰিছোঁ আৰু লগতে আঘোণ মাহত যেতিয়া আমি ধান খেতি উঠাওঁ মানে ধান যেতিয়া কাটি আনো ঘৰলৈ তেতিয়া আমি ৰাতি চিন্তা কৰোঁ যে য'ৰ পৰা আমি ধান কাটি আনিছিলোঁ তালৈ আমাৰ যি পোহনীয়া গৰু বা ছাগলী থাকে আমি ভাবোঁ যে ৰাতিপুৱা নি গৰুহাল তাতেই এৰাল দি থ'ম আৰু ঠিক তেনেকৈ আমি গৰু যেতিয়া এৰাল দি থৈ আহোঁ তেতিয়া আমি বাটত দেখো ইমানেই কুঁৱলী বা নিয়ৰ পৰি থাকে যে আমি বাট ভালকৈ দেখা নাপাওঁ কিন্তু আজিকালি তেনেকুৱা কিছুমান বস্তু লাহে লাহে আমাৰ পৰা লুপ্ত হোৱা যেন আমি অনুভৱ কৰোঁ আজিকালি তেনেকুৱা নিয়ৰ কুঁৱলী পৰা খুব কম পৰিমাণে আমি লক্ষ্য কৰিছোঁ আগতে ৰাতি শোওঁতেও আমি এইটো অনুভৱ কৰোঁ যে ৰাতি নিয়ৰ কুঁৱলী টপ টপকে পৰি থাকে কিন্তু আজিকালি তেনেকুৱা লাহে লাহে খুব কম পৰিমাণেই আমি লক্ষ্য কৰিছোঁ অৰ্থাৎ সময়ৰ লগে লগে পৰিৱেশৰ কিছুমান নীতি নিয়ম সলনি হোৱা যেন আমি অনুভৱ কৰোঁ মানে পৰিৱেশ বহু পৰিমাণে সলনি হৈছে বুলি আমি ক'ব পাৰোঁ লগতে জলবায়ুৰো বহু পৰিৱৰ্তন হৈছে বুলি আমি লক্ষ্য কৰিছোঁ